অঁ

অঁ আইজং তাৰ পিছত জহা তাৰপিছতে বৰা তাৰ পিছতে এই আসাম তাৰপিছতে তাত চব থাকেই জহাটো লাগে কিমান লাগিব দছ অঁ অঁ দছ কেজি জহা লৈ যাবি জহা জ জহা এতিয়া সত্তৰ টকা হৈ আছে অঁ আৰু সেই আইজং লাগিব নেকি অঁ আইজং সেই কিবা হ'ল চল্লিছ টকা হ'ল অঁ আৰু ব বৰা লাগিবনে বৰা চাউল লাগিবনে পাঁচ কেজি অঁ বৰা চাউলৰ সত্তৰ টকা অঁ পিঠা হ'ব অঁ তিল পিঠা হ'ব আৰু সান্দহ খুন্দিব পাৰিব তাৰপিছতে আৰু এই মালপোৱা এই খুন্দি পেলাই শুকাই মালপোৱা বনাব পাৰিব বৰা চাউলৰ পৰা বহুতখিনি বনাব পাৰিব কিমান দছ কেজিমান দি পঠামনে

অঁ নাই মানুহ পঠাই দিব লাগিব হ'বনে